কৃষকসকলে জীৱ জন্তু পুহিলে গোহালি ঘৰ চাফ চিকুণকৈ থ'ব লাগিব তাৰোপৰি চাৰিওফালে চাফা থৈ পেলাই যাতে সাপ এইবিলাক নোসোমাওক বুলি পেলাই ফেনাইল চেনাইল ছটিয়াব লাগিব চাফাকৈ থ'ব লাগিব মাখি নপৰাকৈও গৰুক বহুত মাখি লাগে সেইকাৰণে গোবৰ জাবৰটো ওচৰত পেলাব নালাগে দূৰত গৈ পেলাব লাগিব যেতিয়া গাইজনী গৰ্ভৱতী হ'ব তেতিয়া তাক সেউজীয়া শাক পাচলি হওক বা ঘাঁহ হওক দানা হওক সেইবিলাক খুৱাব লাগিব তাৰ পিছত আপোনাৰ যেতিয়া কি গাইজনী জগিব ঘৰত ভালকৈ জগিলে ভাল নহ'লে কিছুমানে ডাক্টৰৰ সহায় কৰিব জগিব যেতিয়া পোৱালি হ'ব পোৱালি হোৱাৰ পিছত গাখীৰটো বেছি পৰিমাণে খালে পোৱালিটোৰ পেলু হ'ব পেলু হৰ হ'ব যেতিয়া বিছ একৈছ দিন হ'ব ডক্টৰৰ সুবিধা লৈ আমি ঔষধ আনিব লাগিব নহ'লে পেলুৰ ঔষধ আনি পোৱালিটোক খোৱাব লাগিব তেতিয়া পেলুখিনি মৰিব আৰু তাৰ পিছত আপোনাৰ গৰুক ঘাঁহ ওলাই পেট ফুলে সেইকিটাৰ ঔষধ কৰিব লাগিব ডক্টৰৰ পৰা আনিব লাগিব ঘাঁৰ সা সঁজুলি নিচিনা একদম ফোঁহাৰ নিচিনা হৈ যায় কিছুমান গৰুৰ পেট ফুলে পেট ফুলাৰ কাৰণে আমি গাঁৱলীয়া হিচাপত আমি ক'লা নিমখ খোৱাওঁ যদি ক'লা নিমখে যদি ভাল নহয় তেতিয়া আমি ডক্টৰৰ পৰা ঔষধ আনো ঔষধ আনি পেলাই আমি খোৱাওঁ তেতিয়া কিছুমানৰ পেট ফুলাটো ভাল হয় কিছুমানৰ আৰু সেই তেনেকুৱা হয় আৰু এতিয়া ছাগলী আমি ছাগলী পোহোঁ ছাগলী পুহিলে সদায় ওখত থ'ব লাগে বুলি কয় যিমান ছাগলী ওখত থয় গৃহস্থই সিমান সুখী হয় বুলি আগৰ মানুহে কয় আৰু আমাক আইতাহঁতে কৈছিলে এই আইতাৰহঁতৰ কথা শুনিয়েই আমিও ছাগলী পুহিছোঁ ছাগলীটো হ'ল ওখত চাং বনাব লাগিব ওপৰত চাং বনাই যিখিনি তলত পানী ইয়াতে ছাগলীয়েতো পেচাব কৰে বা মূতে আমাৰ অসমীয়াত মূতে বুলি কয় সেইখিনি তলত পৰি যায় তলত পৰাৰ লগে লগে তাত অকণমান পানী দিব লাগিব পানী বা ফেনাইল দিব লাগিব ফেনাইল দি আপোনাৰ সেই বস্তুটো পৰিষ্কাৰ কৰিব লাগিব যাতে গাই ছাগলীৰ মূতটো বহুত গোন্ধায় গোন্ধোৱা কাৰণে অকণমান আঁতৰতে বনোৱা হয় সেইখিনিতে পানী ফেনাইল দি পেলাই আমি চাফা কৰোঁ চাফা কৰিলে ছাগলীটো ভাল হয় ছাগলীৰো পেট ফুলাৰ বেমাৰ হয় আমি ক'লা নিমখেই ব্যৱহাৰ বেছিকৈ কৰোঁ ঔষধতকৈ আমি ক'লা নিমখটো বেছি ব্যৱহাৰ কৰোঁ নহ'লে আমি বৈয়ামত থও নিমখ দি গোল নিমুটো সেইটোও খোৱাও আমি সেইটোও ভাল নহ'লে আমি আকৌ ডাক্টৰৰ সহায়টো লওঁ ডক্টৰে আকৌ ঔষধটো দিয়ে ঔষধ দিয়াৰ পিছত আমি ছাগলীকো সেই তেনেমতে গৰুক খোওৱাৰ নিচিনাকৈ আমিও খোৱাই দিওঁ নহ'লে আমি বেজী মাৰোঁ আৰু ছাগলীৰ বেছি নোম হ'লে ছাগলীটো নাবাঢ়ে বুলি কয় সেইকাৰণে আমি ছাগলীৰ নোমৰো আমি বেজী লগাওঁ নোমটো সৰিবৰ কাৰণে নোমটো সৰিলে স্বাস্থ্যৱান ছাগলী হয় বুলি আমি নোমটোৰো ব্যৱহাৰ কৰোঁ তাৰ পৰিমাণে আপোনাৰ হ'ল ছাগলীটো ঘাঁহ দিয়াও নিয়ম আছে ঘাঁহটো যিমান ওখত দিওঁ আমি খাহী পোৱালি পুহিলে হাঁ আমি ঘাঁহটো যিমান ওপৰত দিম ছাগলীটোৰ সিমান ডিঙিটো ওপৰলে্ৈ ওলমি খালে ছাগলীটো স্বাস্থ্য ভাল হয় আৰু ছাগলীটো ওখ হয় সেইকাৰণে আমি ওখত আমি ঘাঁহ দিয়াটো চেষ্টা কৰিম আমি মানে সকলোৱে কৰিব লাগে ওখত যিমান ছাগলীক ঘাঁহ দিয়ে তেতিয়া সিমানেই ওখ হয় বুলি আগত আমাৰ আইতাহঁতে কোৱাৰ কাৰণে আমিও তেনেকুৱাই পুহি আছোঁ আমাৰো তেনেকুৱাই স্বাস্থ্যৱান ছাগলী হৈ যায়